অঁ হয় কওকচোন অঁ কওক অঁ ৰ'ব দেই এক মিনিট মই চাই দিছোঁ অঁ হেল্ল' আপোনাৰ আপোনাক কিমান দিনৰ কাৰণে পেকেজ লাগিছিল বাৰু অঁ ৰ'ব আপোনাৰ পেকেজটো মই আপোনাক চাই কৈছোঁ হা কিমান দিনৰ আছে আপোনাৰ মা দেউতাৰ বয়স কিমান হৈছে বাৰু অঁ চেভেণ্টি প্লাছ ন ঠিক আছে আপোনাৰ চেভেণ্টি প্লাছ যদি আপোনাৰতো চাবলগীয়াতো বহুতখিনি ঠাই আছে মন্দিৰ

অঁ অঁ ঠিক আছে মই আপোনাক চাইছোঁ আপোনাৰ পেকেজটো থাকিব আপোনাৰ তিনিদিন দুদিন চাৰিদিন

অঁ অঁ সেইটো নহয় আপোনাৰ চাৰি পাঁচদিন পাৰি পাঁচদিন নাই আপোনাৰ চাৰিদিন লৈকে আছে পাৰিব

অঁ টোটেল আপোনালোক কিমানজন হ'ব ন ঠিক আছে বাৰু ৰ'ব টুৰটো আপোনাৰ শিৱসাগৰ পৰাই হ'ব শিৱসাগৰ নাইবা যোৰহাট আপোনাৰ ঘৰ যোৰহাট হ'ব শিৱসাগৰতো ন শিৱসাগৰ যদি আপোনাৰ যোৰহাটৰ পৰা হ'ব

অঁ কমফৰ্ট হ'ব নিশ্চয় কমফৰ্ট চাই দিম বাৰু

অঁ ঠিক আছে মই সেইটো আপোনাক চাই ক'ম বাৰু চাই দিছোঁ ৰ'বক আপোনাৰ ফাৰ্ষ্ট ফ্ল'ৰতে হ'লেও হ'ব নহয় ন অঁ বুজিছোঁ বুজিছোঁ

বুজিছোঁ ৰ'ব আপোনাক চাই দিছোঁ বাৰু আপোনাৰ পেকেজটো আপোনাৰ ধৰক যদি আপোনাক মই তিনিদিন দিওঁ তিনিদিনত আপোনাৰ পেকেজটো হ'ব বিছ হাজাৰ হা তিনিদিনৰ পেকেজটো তাৰপৰা আপোনাৰ মই ফুল ফেমিলি ৰ'ব মোৰ কথাটো শুনক তাৰপিছত চাৰিদিনৰ হ'লে আপোনাৰ হ'ব ত্ৰিছ হাজাৰ চাৰিদিনত ত্ৰিছ হাজাৰ আপোনাৰ ফিক্স প্ৰাইচ কম বেছি আপোনাৰ দাদা আপোনাক ক'ব গ'লে আজিৰ দিনত বস্তুৰ বহুত দাম ধৰক চব চবটো দামেই ন সেইটো কাৰণে কমাব অলপ দিগদাৰ হয় নহয় হ'লেও আপোনাক মই কিবা এটা ডিচকাউণ্ট দিম বাৰু টেন পাৰ্চেণ্টমান অঁ আপোনাৰ প্ৰথম যোৰহাট গ'লোঁ তাৰ পৰা গোলাঘাট তেজপুৰ তাৰপা আপোনাৰ তেনেকে কামাখ্যা মন্দিৰ চোৱালোঁ মহা মৃত্যুঞ্জয় মন্দিৰ তেনেকে তাৰ পৰা আপোনাৰ এটা কথা নহয় আপুনি আপোনাৰ এইটো নম্বৰতে হোৱাটছএপ আছেনে অঁ এডভান্স আপুনি দিব লাগিব এডভান্স আপোনাৰ দিব ফাইভ থাউজেণ্ডমান অঁ আপোনাৰ অঁ ঠিক আছে আপোনাৰ আপুনি কেই তাৰিখে যাব ডিচেম্বৰ আপোনাৰ এনেই আপোনাৰ ডেটটো মতে কওকচোন ডিছেম্বৰ বিশ তাৰিখ ন ৰ'ব আপোনাক মই চাই দিছোঁ আছেনে নাই পেকেজটো খালী অঁ ঠিক আছে ৰ'ব আপোনাৰ বিশ তাৰিখেটো পেকেজটো খালী নাই দাদা আপোনাৰ পেকেজটো ৰ'ব হা আপোনাৰ বিশ নাই একৈছ নাই বাইছ নাই তাৰপিছত পঁচিছ ছাব্বিছ তাৰিখ মানলে হ'বগে পঁচিছ তাৰিখ ধৰি লওক পঁচিছ তাৰিখে ন অঁ চাৰিদিনীয়া ঠিক আছে বাৰু অঁ ঠিক আছে পাৰিব আপোনাৰ সেই চাৰিদিনৰ ভিতৰতে হ'ব আকৌতো এক্সট্ৰাকেতো আপুনি নোৱাৰিব পেকেজটোতো চাৰিদিনৰ

এক্সট্ৰাকে হ'লে আপোনাৰ এক্সট্ৰাকে আপোনাৰ চাব লাগিব এক্সট্ৰাকে আপোনাৰ পাৰিব এদিন বা দুদিন চাওঁ বুলি ক'লে অঁ হয় হয় অঁ ঠিক আছে বাৰু আপোনাক মই চাই পিনে কল কৰিম ঠিক দিয়ক ঠিক আছে ঠিক আছে ধন্যবাদ